মই সৰু কালচোৱাৰ পৰাই খেলা ধূলা কৰি খুব ভাল পাওঁ আৰু যেতিয়া মই সৰু আছিলোঁ তেতিয়া এল পি স্কুলত পঢ়ি থকাৰ সময়চোৱাত আৰু তেতিয়া দেউতাই কি কৰে ৰাতিপুৱা সোনকালে উঠায় শুই উঠাই পিনে মামাৰ ঘৰৰ কাষতে এখন ফিল্ড আছে ফিল্ডত লৈ যায় দৌৰিবলে দৌৰিবৰ কাৰণে যাওঁ দেউতাৰ লগত তাছত ফিল্ডত ৰাতিপুৱা শুই উঠি গৈ এপাক দৌৰি আহি আমি আকৌ আহি পঢ়াৰ টেবুলত বহোঁ তাছত তেনেকৈয়ে খেলাৰ প্ৰতি মনটো খেলৰ প্ৰতি এটা আগ্ৰহ আহি গ'ল তাৰপিছত তেনেকে স্কুল কলেজৰ সময়চোৱাত খেলা ধূলা কৰিলোঁ স্কুলত পঢ়ি থাকোতে যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া প্ৰায়েই স্কুলৰ যি বাৰ্ষিক ক্ৰীড়া সমাৰোহত প্ৰায় খেলা ধূলা কৰো আৰু তাত পুৰস্কাৰ পাওঁ তেনেকে তেনেকে খেলাৰ প্ৰতি আৰু আগ্ৰহ আহিল তাৰপিছত তেনেকৈ স্কুলত থাকোতে বহুতবাৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছোঁ তেনেকৈ আকৌ কলেজতো কলেজতো কলেজত নামভৰ্তি কৰাৰ পিছত কলেজীয়া সময়চোৱাতো খেলা ধূলা কৰিলোঁ কলেজত হাই ছেকেণ্ডেৰিৰ পৰা গ্ৰেজুয়েশ্যন কৰাৰলৈকে পাঁচ বছৰ মই কলেজখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিলোঁ আৰু দুহেজাৰ ষোল্ল চনত ধেমাজি মৰিধল কলেজত আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত আন্তঃ মহাবিদ্যালয় ক্ৰীড়া সমাৰোহ হৈছিলে তাতো অংশগ্ৰহণ কৰিছিলোঁ প্ৰথম যেতিয়া গৈছিলোঁ প্ৰথমবাৰ যাওতে তেতিয়া এশ মিটাৰ এটা এটা পাৰ্টিচিপেণ্টে তিনটা তিনটা খেলত জইন কৰিব পাৰে মই জইন কৰিছিলোঁ হাণ্ড্ৰেড মিটাৰ টু হাণ্ড্ৰেড মিটাৰ আৰু লং জাম্প আৰু সেইবাৰ মই হাণ্ড্ৰেড মিটাৰত থাৰ্ড হৈছিলোঁ তাৰপিছত আকৌ দুহেজাৰ সোতৰ চনত গৈছিলোঁ ফৰকাটিং কলেজ ফৰকাটিং কলেজত আমাৰ আমি টীম গৈছিলোঁ আমাৰ লগত ফিজিকেল ইনষ্ট্ৰাকটৰো গৈছিল আমি এনেকে গৈ তাতো মই সেইবাৰ তিনটা ইভেণ্টতেই জইন কৰিছিলোঁ হাণ্ড্ৰেড মিটাৰ টু হাণ্ড্ৰেড মিটাৰ আৰু লং জাম্প মই টু হাণ্ড্ৰেড মিটাৰত কোনো স্থান পোৱা নাছিলোঁ কিন্তু হাণ্ড্ৰেড মিটাৰত মই প্ৰথম হৈছিলোঁ আৰু লং জাম্পতো প্ৰথম পাইছিলোঁ আৰু পাইছিলো আৰু ইউনিভাৰ্চিটিৰ বেষ্ট শ্বট ডিষ্টেঞ্চ ৰাণাৰ হিচাপে খ্যাতি লাভ কৰিছিলোঁ আৰু সেইবিলাক সাফল্যই যেতিয়া মনত পৰে সেইসমূহ কথা খেল কলেজীয়া দিনৰ কথা তেতিয়া সেইসমূহ স্মৃতি খুব ভাল লাগে আৰু খেলাৰ ক্ষেত্ৰত মই মানে হাৰি শক্তি হিচাপে মই খেলাৰ ক্ষেত্ৰত কি আৰু মই ফিজিকেলি খুব মানুহজনী ষ্ট্ৰং নিজকে ষ্ট্ৰং বুলি ভাবোঁ আৰু সেইকাৰণে মই আও মই খেলিও ভাল পাওঁ সৰু অৱস্থাৰ পৰাই মই খেলিছোঁ সেইকাৰণে ভাল লাগে মোৰ খেলা বস্তুটো এতিয়াও মো কেতিয়াবা মাজে সময়ে কোনোবা ফিল্ডত খেল চেল হ'লে ঘৰৰ কাষত ফিল্ডত খেল চেল হ'লে এতিয়াও কেতিয়াবা খেলিবলৈ যাওঁ আৰু এবাৰ দুহেজাৰ বিছ চনত মই লক্ষীমপুৰ জিলাৰ পৰা চিলেক্ট হৈ গুৱাহাটী পল্টন বজাৰস্থিত চাই ফিল্ডতো মহিলা ক্ৰীড়া মূখ্যমন্ত্ৰী মহিলা ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ কিন্তু তাত মই কোনো ধৰণৰ পজিশ্যন নাপালোঁ কিন্তু লক্ষীমপুৰ ডিষ্ট্ৰকৰ পৰা চিলেক্ট হৈ তালৈ খেলিবলৈ গৈছিলোঁ